আমাৰ গাঁও অঞ্চলত প্ৰায় মহিলাই ব্যৱসায় লগত জড়িত বুলি ক'ব পাৰি কাৰণ আজিকালি সকলো মহিলাই আত্মনিৰ্ভৰশীল হোৱাটো বিচাৰে আমাৰ দুগৰাকীমান মহিলা আছে পূৰ্ণিমা গগৈ তেওঁ দিয়ে কে'ক বনায় মিঠাই বনায় তেনেকৈয়ে তেওঁ উপাৰ্জন কৰি চলি আছে ঘৰখন চলাই আছে তেওঁলোকে কে'ক অৰ্ডাৰ লয় বাৰ্থডে' কে'ক হওক বা নৰ্মেল কে'কেই হওক তাৰ পৰা মিঠাই বনাই নিমকি হওক কে'ক নিমকি ক্ৰীম বন বনায় নিমকি বনায় তেনেকৈ তেওঁলোকে ব্যৱসায় কৰি চলি আছে ঘৰখনো তেওঁলোকে তেনেকৈ চলাইছে লগতে তেওঁ দোকানো দিয়ে দোকানৰ কাপোৰ কানি লগতে কাপোৰ কানিও ৰাখিছে গেলামালৰ বস্তু ৰাখি ৰাখিছে তেনেকৈ তেওঁ ঘৰখন চলাই আছে ল'ৰা ছোৱালীক পঢ়াইছে তেওঁলোকে আৰু এগৰাকীয়ে কাপোৰ চিলাই তেওঁ কাপোৰ চিলাই বহুত টকা উপাৰ্জন কৰে ডেইলি এজোৰ কাপোৰ চিলালে তেওঁলোকে পাঁচশ ছশ টকা লয় কাপোৰ ল'লে ছশ টকাও লয় তেনেকৈয়ে তেওঁলোকে উপাৰ্জন কৰি চলি আছে আৰু আৰু এগৰাকী তাঁত আজিকালি তাঁতশালৰ তাঁতশাল মাইনা তাঁত আনি লৈছে মাইনা তাঁতত একেদিনাই দুখন তিনিখনকৈ গামোচা বৈ উলিয়াব পাৰে তেনেকৈ গামোচা বিক্ৰী কৰি বা চাদৰ বিক্ৰী কৰিও তেওঁলোকে নিজৰ উপাৰ্জনৰ পলিয়াই লৈছে তেওঁলোকে তেনেকৈয়ে ঘৰখন চলাইছে আৰু বহুতো মহিলাই কিছুমান মহিলাই ধৰক ঘৰতে গাহৰি পুহিছে হাঁহ কুকুৰা পুহিছে তেনেকৈয়ে ব্যৱসায়ৰ লগত জড়িত প্ৰতিগৰাকী মহিলাই জড়িত বুলি ক'ব পাৰি তেওঁলোকে ব্যৱসায় কৰি ল'ৰা ছোৱালী পঢ়া ঘৰখনকো তেনেকৈ চম্ভা চলাই নি আছে বহুতো লাভৱান লাভ হ'ব পাৰি এখন গামোচা তাঁতত যদি বোৱা হয় দুখন গামোচা দিলেই উলিয়ালে দিনে উলিয়ালে এখন গামোচা ফুল লৈ লৈ আঢ়ৈশ সৰু ফুল হ'লে আঢ়ৈশৰ ডাঙৰ ফুল পাঁচশ এহেজাৰ বাৰশলৈকৈ বিকিব পৰা যায় তেনেকৈ চাদৰ যদি দুখন তিনিখন ডেইলি উলিয়াব পাৰে তেনেকৈয়ে বহুতো লাভৱান হ'ব পাৰি দোকান দিয়ে যিগৰাকী মিঠাই ব্যৱসায় কৰে তেওঁ ডেইলী পাঁচ ছটা কে'ক বনায় বা বিক্ৰী কৰে আৰু নিমকি বিক্ৰী কৰে দোকানতো বহুত গেলা যিহেতু গেলামালৰ বস্তু আছে কাপোৰ আছে তেওঁ সেইধৰণে ব্যৱসায় কৰি চলি আছে আজিকালি মহিলা প্ৰায় মহিলাই এনেই থাকিব নিবিচাই ব্যৱসায়ৰ লগতে জড়িত যিহেতু হাঁহ কুকুৰা পালন কৰিয়ে বা গাহৰি পালন কৰি দি পেলাই ভাল ধৰণে চলাই নি ঘৰখনো লগতে চলাই আত্মনিৰ্ভৰশীল চেষ্টা কৰিছে আৰু এগৰাকী এখন ছাগলী ফাৰ্ম আছে ছাগলী ফাৰ্ম তেওঁ বহুতো লাভ আনিব পাৰিছে কাৰণ ছাগলী পোৱালি দিলে পোৱালি বিক্ৰী কৰিব পাৰে পঠাই হওক বা খাচী কৰি হ'লেও বিক্ৰী কৰিব পাৰি ডাঙৰ খাচী ছাগলী দাম এক বহুত এটা ছাগলী দাম বহুতখিনিয়ে পায় মই নাজানিছোঁ আৰু ছাগলী ব্যৱসায় কৰকে জানিব তেনেকৈয়ে তেওঁলোকে চলি আছে ব্যৱসায় বহুতো লাভৱানে হ'ব পাৰি তেনেধৰণে মহিলাসকলে আগবাঢ়ি গৈ আছে আত্মনিৰ্ভৰশীল হ'বলৈ গৈ আছে ব্যৱসায় কৰি কৰি চলি তেওঁলোকে সেইবাবে সিহঁতক প্ৰতিপালন দিছে বুলি ক'ব পাৰি